নগৰীয়া অঞ্চললৈ প্ৰব্ৰজন কৰাৰ সত্ত্বেও মই এতিয়াও গাঁৱলৈ উভতি আহি ইয়াত থকাটো পছন্দ কৰোঁ নগৰ অঞ্চলতো বহুতো সুবিধা আছে কিন্তু তাৰ তুলনাত গাঁও অঞ্চলত বেছি সুবিধা আছে নগৰৰ অঞ্চলৰ মানুহবোৰ একেটা এপাৰ্টমেণ্ট একেটা ফ্লেটত থাকিও ইঘৰৰ লগত সিঘৰৰ কোনো সম্পৰ্ক নাথাকে কিন্তু গাঁৱৰ মানুহবোৰ তেনেকুৱা নহয় গাঁৱৰ মানুহবোৰ সদায় মিলি জুলি থাকে ইঘৰৰ কিবা এটা হ'লে সিঘৰে আগবাঢ়ি আহে সহায় কৰে আৰু গাঁও অঞ্চলত আমি সতেজ শাক পাচলি ফল মূল খাব পাৰোঁ নিজৰ বাৰীতে আমি শাক পাচলি খেতি কৰি ল'ব পাৰোঁ এতিয়া বাৰিষা পথাৰলৈ যোৱা নদীত মাছ ধৰা লগৰ ছোৱালীৰ লগত খেলা ধৰা ধূলা কৰা সেইবোৰ খুবেই ভাল লাগে আৰু শব্দ প্ৰদূষণৰ পৰাও বহুত আঁতৰত থাকিব পাৰি